হেল্ল' অ অ হয় অ আপুনি তামোল খেতি কৰিম বুলি ভাবিছে ন' অ আপুনি মোৰ পৰা তামোল পুলি লৈ যাব পাৰিব প্ৰথমে তামোল পুলিখিনি আপুনি অলপ বাৰিষা কালত লগালে ভাল হয় তেতিয়া অলপ বৰষুণ দি থাকে মাটিটো কোমল হয় ন' তো সেইটো বাৰিষা চিজনত লৈ যাব তাৰপিছতে অলপ গাঁতবোৰ খান্দিব অলপ ডাঙৰ ডাঙৰকৈ আৰু যাতে পুলিটো ভালদৰে শিপা মানে যাব পাৰে অলপ ডাঙৰকৈ খান্দি গোবৰ চোবৰ দি ধুনীয়াকৈ অলপ টাইটকৈ হেচি হেচি পিনে ৰুই দিব এটা ডিষ্টেঞ্চ থ'ব যাতে বেছি ওচৰ নহয় পুলিকেইটা আৰু যাতে পাতবোৰ লাগি নাযায় ইজোপা আৰু ইজোপাৰ পাতবোৰ যাতে লাগি নাযায় এনেকৈ অলপ ডিষ্টেঞ্চ এটা থৈ পিনে ৰুব তাৰপিছত যেতিয়া তামোলখিনি লাগিব অকণমান যেতিয়া অলপ পকিব ৰঙচুৱা হ'ব আপুনি সেইটো সময়তে তামোলখিনি পাৰি দিব পাৰি পিনে আপুনি পুতি থ'ব পাৰে পুতি থৈ যেতিয়া সাৰ চাৰ অ দিলে ভাল হয় বেছি আপুনি জৈৱিক সাৰ ব্যৱহাৰ কৰিলে বেছি ভাল হয় আৰু ঘৰুৱা সাৰবোৰ ব্যৱহাৰ কৰিব পাৰিলে ভাল হয় বেছি সেই তেনেকৈ কৰিব আপুনি পাৰিব দিয়ক অ অ ঠিক আছে